অসমীয়া সমাজত প্ৰচলিত কিছুমান উৎসৱৰ বিষয়ে তুমি মোক কোৱাচোন অসমীয়া সমাজত আমি সাধাৰণতে উৎসৱ বুলি ক'লে বিহুটোৱেই প্ৰধান আমাৰ উৎসৱ এই বিহুটো আমাৰ তিনিটা বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু মাঘৰ বিহু বা ভোগালী বিহু এই বহাগ বিহু বসন্ত ঋতুত হয় এই বসন্ত ঋতুত গছ গছনিয়ে নতুন পাত সলায় আৰু কুলি চৰায়ে বিনাই বহাগৰ আ আগজাননি দিয়ে এই বহাগ বিহুৰ প্ৰথমৰ দিনা উৰুকা তাৰপাছত আপ হ'ল মানুহৰ বিহু তেনেকৈয়ে বহাগ বিহুটো সাতদিন ধৰা হয় বহাগ বিহুৰ প প্ৰথমৰ দিনা উৰুকাৰ দিনা সকলোৱে পিঠা পনা পুৰে সকলো মানুহে পিঠাগুড়ি খুন্দে আৰু জলপান গোটায় তাৰপিছত আহিল মানুহৰ বিহু মানুহৰ বিহুৰ দিনা সৰুৱে ডাঙৰক সেৱা জনাই গোটেই নতুন বছৰৰ আশীৰ্বাদ লয় আৰু ইয়াৰ পাছবেলা সকলোৱে মিলি হুঁচৰি গায় হুঁচৰি প্ৰত্যেকৰে ঘৰত গায় প্ৰত্যেককে প্ৰত্যেক ঘৰতে নতুন বছৰৰ আশীৰ্বাদ প্ৰদান কৰে তাৰপিছত আহে হ'ল কাতি বিহু কাতি বিহু হ'ল কঙালী বিহু এই কাতি বিহুত সকলোৱে সন্ধিয়া সময়ত তুলসীৰ লগত চাকি বন্তি জলায় প্ৰাৰ্থনা জনায় যে গোটেই খেতিখিনি ভালে থাকে আৰু তাত মাহ প্ৰসাদ দিয়ে তাৰপাছত আহিল মাঘৰ বিহু মাঘৰ বিহুত সকলো লোকে আগদিনা মেজিৰ কাৰণে খৰি কাটে খৰি কাটি আগদিনাই মেজি বনাই থয় উৰুকাই মাঘৰ বিহুৰ আগদিনাই এই মেজিৰ তলত খানা খায় আৰু পাছদিনা ৰাতিপুৱাও সেই মেজি জ্ৱলাই মেজিত তেওঁলোকৰ বিভিন্ন দুখ যন্ত্ৰণা আঁতৰাবৰ বাবে অগ্নি দেৱতাক পূজা কৰে আৰু সেই মাঘৰ বিহু হ'ল ভোগালী বিহু সেই মাঘৰ বিহুত সকলোৱে বিভিন্ন পুঠা পিঠা পনা আলু এইবোৰ খায় তাৰপিছত অসমীয়া সমাজত ন খোৱাটোও এটা উৎসৱৰ দৰে পালন কৰে ন খোৱাত খেতি সকলোৱে চপাই লৈ সেই খেতিৰ পৰা ন ধানৰ পৰা চাউল উলিয়াই তেওঁলোকে গাঁৱৰ সকলো বা ওচৰ চুবুৰীয়া মিলি ন চাউলেৰে মাছ মাংস বা বিভিন্ন ধৰণেৰে তেওঁলোকে ভাত এসাঁজ খায় বা কিছু কিছু লোকে ন ধানৰ যিটো বৰা চাউলেৰে বন্তি জ্ৱলাই সেই উৎসৱৰ আয়োজন কৰে তেনেদৰেই অসমীয়া সমাজত বিভিন্ন উৎসৱ পালন কৰা হয়